কিছুমান পৰিয়াল আছে মানে বহুতে খেতিত নিয়োজিত নহ'বলৈ বাছি লয় কাৰণটো হ'ল কিছুমানে কিছুমানৰ টকা নাথাকে মানে খেতিটো বহুত টকা যায় মানে তেল কিনবা লাগে কেৰাছিন তেল তাৰপিছত সাৰ কিনব লাগিল ৰাসায়নিক দ্ৰব্য তাৰপিছত বহুতো সামগ্ৰী কিনবা লাগে তাৰপিছত মানুহ মানুহ লগাব লাগে মানুহ তাতে হাজিৰা লয় আৰু বহুতে কামলা দিয়ে কামলাগিলাকৰ পইচা দিব লাগে সেই কাৰণে কিছুমান দুখীয়া মানুহে খেতিটো নকৰিব বাছি নলয় আৰু খেতি কৰাতো আৰু কিছুমানে যিবিলাক সেইবিলাকক পৰামৰ্শ এটাই দিব বিচাৰোঁ ইয়াৰ বিষয়ে মানে ইয়াৰ বিষয়ে মই এইটো ভাবোঁ যে নে সিহঁতে দুখীয়া ঘৰত নক নকৰিলেও কিন্তু ইহঁতে পিছত আকৌ টকা দি কিনি খাব লাগে সেইকাৰণে ভাবোঁ টকা জোৰা কৰি খেতিটো কৰিব লাগে আৰু মানে খেতি কৰাতো ভাল আৰু মানে খেতি কৰিলে বহুত সুবিধা হয় মানে টকাৰ কাৰণে ৰখবা নালাগে আৰু ইয়াতে মানে য'তে ত'তে বেছিকৈ খাব পাৰব তাৰপিছত এনেকৈ ভাবোঁ মই কৃষিৰ প্ৰয়োজনতা ক'বলৈ গ'লে বহুত আছে মানে কৃষিয়ে মেইন আজি যদি আমাৰ অসমটো যদি ফেমাচ হৈছে সেইটো কৃষিৰ কাৰণে ফেমাচ হৈছে কাৰণ আমাৰ অসমত চাহ খেতি তাৰপিছত ধান খেতিৰ বাবে বিখ্যাত আমাৰ ধান দানৰ সেইটো বহুত বাহিৰত বাহিৰতো যায় ধানগিলা তাৰপিছত ধানৰ পৰা চাউল ওলাই কিনে বহুত ধৰণৰ চাউল ওলাই সেইগিলা মানুহে বিক্ৰী কৰে বে বেলেগ ঠাইৰ মানুহে তাৰপিছত চাহ খেত চাহ খেতিটো চাহ এই চাহ খেতিটোত চাহত ওলাই কিনে আমাৰ অসমৰ চাহপাতটো বহুত ফেমাচ মানে বাহিৰত দেশতো এইটো চলি থাকে মানে গতিকে এইটোৰ পৰা ক'ব পাৰি যে চাহ খেতিটো মানে খেতি কৃষি খেতিটো মানে বহুত ভাল আৰু মানে বহুত পৰিৱেশটো সুন্দৰ যে হৈ থাকে প্ৰাকৃতিক দৃশ্যটো মনোমোহা হৈ যায় তাৰপিছত খেতি কৰাৰ পিছত মানুহেও ভাল পায় তাৰপিছত বহুতো মানুহে মানে জীয়াই থাকবা পাৰি খেতি কৰি কিনে তাৰপিছত খেতিৰ পৰাও টকা উপাৰ্জন কৰব পাৰি মানে ধানখেতি বেছিকৈ কৰি কিনে সেইটো বিক্ৰী কৰে তাৰপিছত সৰিয়হ খেতিটো কৰি কিনে সেইটো মানুহে বিক্ৰী কৰি কিনে টকা উপাৰ্জন কৰব পাৰে তাৰপিছত চাহপাতটো আছেই চাহপাত মানে ঠাই ঠাই মাটি ভাল হ'ব লাগে চাহপাত খেতিটো মানে ঠাই বিচৰি কৰব লাগে আৰু সেইগিলা মানে কৰিও বহুত টকা উপাৰ্জন কৰব পাৰি মানে বহুত টকা উপাৰ্জন কৰব পাৰি সেই কৃষিৰ পৰা আৰু কৃষিৰ পৰাও বহুত শিকবাও পাৰোঁ মানে কৃষি যিগিলাকেই কৰে কৃষকৰ ল'ৰা বা ছোৱালী ধৰক আমি এজন কৃষক ল'ৰা আমি মানে কৃষি খেতিটো কৰি কৰিলে মানে আমাৰ স্বাস্থ্যটোও ভাল থাকে মানে কৃষিটো এনেকুৱা হৈ গৈছে মানে বহুত ভাল ইয়াৰ অসুবিধা বহুত আছে স্বাস্থ্য ভালে থাকে তাৰপিছত ফিজিকেলত ভাল হয় তাৰপিছত সেইবিলাকৰ স্বাস্থ্য ভাল থকাৰ ওপৰিও মানে কি স্বাস্থ্য ভাল থকাৰ ওপৰিও মানে বহুত দেশৰ পৰাও সুবিধা পায় মানে এইখিনিয়ে মানে বহুত সুবিধা হয় আনু কৃষি প্ৰয়োজনতা বহুত আছে মানে ধৰক কৃষি নহ'লে মানুহে দুখীয়া মানুহে মৰি যাব কৃষি নহ'লে তাৰপিছত বাহিৰত দেশত যিবিলাক আমাৰ দেশৰ পৰা নাইবা বেলেগ দেশৰ পৰা বা ইমপৰ্ট এক্সপৰ্ট হৈ যিবিলাক কৃষিজাতীয় সামগ্ৰী এইগিলা যদি বেলেগ ঠাইত নকৰা হয় তেন্তেহ'লে ইমপৰ্ট এক্সপৰ্ট বাহিৰত দেশত নহয় সেইকাৰণে কৃষি বাহিৰত দেশত মানুহে নাখায় মৰি যাব লগ বা হয় কেতিয়াবা নাখা নাপায় বেলেগ কিবা খাই থাকবা লাগে এই ফাচফুড এই ফাচফুডটো বেয়াই ফাচ ফুড খাই থাকবা লাগে আৰু ফাচফুড খালে জানেই চকুৰ বেমাৰ তাৰপিছত নাকৰ প্ৰবলেম কাণে দি নুশুনা হয় গতিকে কৃষি কৰলি মানে বহুত ভাল হয় কৃষি জাত কৃষি মানে কৃষিৰ প্ৰয়োজনীয়তা মুঠতে ক'বলৈ গ'লে অতুলনীয় কাৰো লগত তোলনা কৰব নোৱাৰি মানে কৃষি বহুত প্ৰয়োজনীয়